মই ভ্ৰমণ কৰা পুথিভঁৰাল আছে আৰু সেইটো হৈছে ৰাজ্যিক পুথিভঁৰাল অ' মোৰ ঘৰত মোৰ ব্যক্তিগত পুথিভঁৰাল আছে যেতিয়া মই পুথিভঁৰাল ভ্ৰমণ কৰিবলৈ যাওঁ বা অসম গ্ৰন্থমেলাৰ দৰে বৃহৎ গ্ৰন্থমেলা যেতিয়া অনুষ্ঠিত হয় যেতিয়া মই তাত ভ্ৰমণ কৰিবলৈ যাওঁ তেতিয়া তাৰপৰা মোৰ প্ৰিয় মানে ভাল লগা উপন্যাস কিছুমান লৈ আনো যেনে নিৰিবিলি সৰা ফুল অৰ্ণৱ আস্থাজি আছে এনেকুৱা কিতাপ পঢ়ি মোৰ ভাল লাগে আৰু এনেবোৰ কিতাপ লৈ আহোঁ ঘৰত চৌকে'ছৰ নিচিনা আছে য'ত নিকি মই মোৰ প্ৰয়োজনীয় আৰু ভাল লগা কিতাপবিলাক সজাই থওঁ আৰু মোৰ সপোনৰ পুথিভঁৰালটো মই এনেদৰে বিচাৰো যে যদি মই ক'ৰবাৰ পৰা দুই এক পইচা পাওঁ তেন্তে মই সেই পইচাৰে মোৰ ঘৰৰ সৰু পুথিভঁৰালটো অলপ ডাঙৰ কৰি সজাম বুলি ভাবিছো যাতে কোনোবাই আহি মোৰ পুথভঁৰালৰ পৰা তেওঁক প্ৰয়োজনীয় কিতাপখন পঢ়িব পাৰে আৰু যাতে আনৰ উপকাৰ হয়